হেল্ল' অঁ দাদা আপুনি অঁ মই ৰাম নগৰৰ পা কৈছোঁ হেৰি দাদা আপুনি চবজি খেতি কৰে নেকি বাৰু অঁ কি কি কৰে আপুনি

অঁ অঁ মোক মানে কেইটামান বস্তু লাগিছিলে আপুনি পেক কৰি থ'বচোন মই আনিমগে মানে আজি মোক ৰঙালাও লাগিছিলে তিনি কেজি মান আৰু আপুনি মনত ৰাখকচোন আপুনি আও ভেন্দি পাঁচ কেজিমান লাগিছিলে আৰু জিকা দুই কেজিমান দিলেই হ'ব তিনি কিলো অঁ ভেন্দি ভেন্দি পাঁচ কিলোমান দিলেই হ'ব অঁ জিকা দুই কিলো দিলেই হ'ব অঁ আপুনি থ'ব আৰু ৰেটটো যাতে দোকানত যিটো দিয়ে দাদা হেইটোকে দিব আও হ'বনে অঁ অঁ

অঁ অঁ হয় নেকি আৰু ৰঙা অঁ আৰু ভেন্দি অঁ

হ'ব দাদা আপোনাৰ নাম্বাৰটো এই ওচৰৰ মানুহ এঘৰ অঁ ওচৰৰ মানুহ ওচৰৰ মানুহ এঘৰ পৰা পালো আপোনাৰ নাম্বাৰটো ল'লো আপুনি এনেকে দিয়ে বুলি গম পাইছিলো হ'ব মই তেনেহ'লে আপোনাৰ ওচৰলে গৈ আছোঁ অঁ অঁ অঁ মই যাম আজি যাম হ'ব দিয়ক